বাগিচাখনত মোৰ বাহিৰে আৰু মোৰ স্বামীয়েও কৰে তেওঁ গোবৰ গোবৰ জাবৰ দিয়ে সাৰ দিয়ে সকলো হাক কোৰ মাৰে কোৰ মাৰি পুলি লগায় প আৰু মই যি ৰুওঁ তেওঁ পানী দিয়ে গছ গছ গছবোৰ লাতাজানীয় গছবোৰ ৰুবলৈ হ'লে তেওঁ জেং দিয়ে জেং আৰু ৰঙালাও কোমোৰা দিবলে হ'লে চাং দিবলগা চা চাং পাতিবলগা হয় সেই চাংখনত বাঁহ জেং আদি দিয়ে সেইবিলাকত সহায় কৰে প্ৰতিটো গছৰে পানী দিয়া হয় পানী তেওঁ পানীও দিয়ে গছবোৰত কোৰ মা গছবোৰ ৰোৱাৰ পিছত আকৌ ডাঙৰ হোৱাৰ পিছত কোৰ দি কোৰ কোৰেদিয়ে মাটি চপাই দিয়ে চপোৱাৰ পিছত গছৰ ফল মূল ৰাতিপুৱা পানী দিয়াৰ পিছত তেওঁ এই কোৰ মাৰি আকৌ সেইবিলাক চপাই মেলি গছবোৰ জেং এইবোৰ দিয়ে